মই জড়িত থকা কেইটামান মনোৰঞ্জনৰ কাৰ্য তালিকা দিবলৈ গ'লে মই টি ভি মোবাইল থিয়েটাৰ কিতাপ পঢ়া আদিক আকোৱালি ল'ম বিশেষকৈ মোবাইল ফোন কিয়নো আজৰি সময়ত মই মোবাইল চোৱাটোকে প্ৰিফাৰ কৰোঁ মোবাইলত বিভিন্ন ধৰণৰ শ্ব' লোকগীত মাত লগতে কিতাপ পঢ়া আদি সকলোবোৰ একেলগে হৈ যায় মোবাইলত বিভিন্ন ধৰণৰ শ্ব' যেনে কপিল শৰ্মা শ্ব' বিগ বছ আদি চাই নিজৰ মনক শান্তি প্ৰদান কৰোঁ